অঁ হয় অঁ অঁ অঁ তা থাকিব পৰা ব্যৱস্থা আছে হোটেল আছে হোটেলৰ ভাড়া চাৰা ইমান বেছি নহয় বা অল অলপ কম থাকিবলৈও ভাল খোৱা বোৱা ছিষ্টেমটো ভাল তাত সেই হোটেলখনৰ সেই হোটেলখনৰ মানুহজনৰ হেৰি মোৰ লগত ভালেই মই ক কথা পাতিম বাৰু কেতিয়ালৈ অঁ অঁ অঁ অঁ অঁ অঁ থকা মেলাৰ সুবিধা ভালেই ইয়াত খোৱা বোৱা খানাটো ভালেই দিয়ে অঁ গাড়ী ব্যৱস্থাটো হেৰি কি বুলি কয় ওচৰতে আছে বাছ ষ্টেণ্ড ওচৰতে আছে তাতো এনেকৈ গাড়ী ভাড়া কৰি যাওঁ বুলিলেও এনেকৈ পাৰি অঁ হ'ব অঁ অঁ অঁ আহিলে মো মোলৈ ফোন কৰিলে হ'ব অঁ হ'ব অঁ অঁ হ'ব